মই সেই ঘৰুৱা খাদ্যৰ প্ৰস্তুতকৰণৰ সময়ত ঘৰুৱা উপকৰণেই ব্যৱহাৰ কৰোঁ যেনে ধৰক এতিয়া এই পিঁয়াজটো বাৰু দিওঁৱেই পিঁয়াজ আদা নহৰু দিওঁ পিঁয়াজ দিওঁ লগতে মই ধনীয়া পাত থাকিলে মছলা হিচাপে ধনীয়া পাতেই ব্যৱহাৰ কৰোঁ আকৌ আমাৰ বাৰীতে নৰসিংহ পাত আছে সেইবিলাকো দিওঁ মান ধনিয়া বুলি এবিধ আছে পাত এই মান ধনিয়া পাতটো দিলে খুব ধুনীয়া চেন্ট ওলাই ভাল লাগে সেইটো দি মই ধুনীয়াকৈ বনাওঁ আৰু বিভিন্ন খাদ্য মই ঘৰুৱা উপকৰণ দিয়ে বনাওঁ যেনেকৈ ধৰক এতিয়া ঘৰতে বিলাহী আছে বিলাহী দি ধুনীয়াকৈ গ্ৰেভি কৰি বনাওঁ শাক পাচলি দিলে বিলাহী দিয়া হয় ঘৰুৱা ঠিক তেনেকৈ মোৰ ঘৰুৱা বেঙেনা জলকীয়া ঘৰতে আছে সেইবিলাকো মই দিওঁ ঘৰুৱা বিব বস্তু ব্যৱহাৰ কৰোঁ তেনেকৈ আৰু ধুনীয়া আমাৰ তে এইবোৰ পালেং আছে লগতে নল টেঙা আছে এইবিলাক দিওঁ আমাৰ ইয়াত বিশেষকৈ ঘৰুৱা শাক পাচলি ঘৰুৱা নল টেঙা আৰু বিভিন্ন ভেদাইলতা এইবিলাক বস্তু আমি ঘৰতে হেৰি কৰি উপক ঘৰতে কৰি খাওঁ মানে বনাই খাওঁ মুছন্দৰি নিজৰ বাৰীতে আছে সেইবোৰ আনি পিটিকা কৰি খাওঁ কচু আছে কচু লগত নেমু চেপি পিনি বনাওঁ বিলাহী দি পিনি ভাল লাগে এটা পিটিকা নিচিনা হয় ঠিক তেনেকৈ ঘৰুৱা উপকৰণৰ ক্ষেত্ৰত চাট্নি বনাবলৈ হ'লে আমি আম টেঙা পদুনা জলকীয়া এনেকৈ মিলাই ঘৰতে আছে বাৰীতে এইবিলাক আনি ঘৰতে বনাই এ চাট্নি অকণো বনাব পাৰোঁ কচু ঠুৰি আছে বাৰী পৰা কচু ঠুৰি আনি বিলাহী দি এনেকৈ বনাব পাৰোঁ ভালে লাগে খাই ধন্যবাদ